বেলেগ ভাষা বা উপভাষা কোৱা এলেকালৈ ভ্ৰমণ কৰোঁতে মই যথেষ্ট অসুবিধা সন্মুখীন হৈছোঁ কাৰণ মই কেৰেলালৈ গৈছিলোঁ এবাৰ তাত যাওঁতে আমাৰ অসমৰ বাহিৰত যেতিয়া আমি বাহিৰ হৈ যাওঁ তেতিয়া যথেষ্ট ভাষাৰ প্ৰতিবাৰ লিখিত ভাষাৰ ওপৰত যথেষ্ট চাইনবোৰ্ড হওক বা কিবা কিবি ক্ষেত্ৰত বা মানুহৰ ক্ষেত্ৰত কথা বতৰা পতাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ কাৰণ আমি তেওঁলোকৰ ভাষা বুজি নাপাওঁ তেওঁলোকে আমাৰ ভাষা বুজি নাপায় গতিকেলৈ তেওঁলোকৰ লগত আমি কেনেকৈ সেই ভাষাৰ লগত আমি সংহতি ৰাখি যোৱা মেলা বা লগত থকা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ তেওঁলোকৰ লগত যাওঁতে তেনেকৈ গৈ থাকোঁতে হয়তো এখন ৰাজ্যৰ পৰা এখন ৰাজ্যলৈ যাওঁতে তেওঁলোকৰ ৰাজ্যৰ ভাষাৰ

ৰাজ্য ভাষাৰ যি ভাষা লিখিত ভাষা সেইবিলাক এখন চাইনবোৰ্ড চাবৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ কাৰণ মানুহ সদায় শিক্ষিত বা পঢ়া শুনাৰ ক্ষেত্ৰত ইংলিছ ভাষা বা হিন্দী ভাষাটো জানিব লাগে যদি প্ৰয়োজনীয় সেইটো ভাষা জনা নাযায় তেতিয়া যথেষ্ট অসুবিধা হয় গতিকেলৈ কথা কোৱাততো যথেষ্ট অসুবিধা ভাষাক লৈ ভাষাক লৈ অসুবিধা হয় গতিকেলৈ যদি কিছুমান পঢ়াৰ ক্ষেত্ৰত বা শিক্ষিত জ্ঞান নাথাকিলে পঢ়া মেলা যথেষ্ট অসুবিধাৰ সন্মুখীন হয় এজন নপঢ়া নেমেলা মানুহো যিমান অসুবিধা হয় যদি পঢ়া মানুহজনো ভাষাটোক লৈ যথেষ্ট অসুবিধা হয় কাৰণ নপঢ়াজনৰ যিটো সাধাৰণ জ্ঞান থাকে বা তেওঁ টেকনিকেল থাকে পঢ়াজনৰ হয়তো নাথাকিব পাৰে তেওঁ অকল গতিকেলৈ অসুবিধাৰ সন্মুখীন যথেষ্ট হয় মানুহৰ গতিকেলৈ এতিয়া ক'ব পাৰি যে এখন ৰাজ্যৰ পৰা বা বেলেগ এটা ভাষা উপভাষা কোৱাক লৈ আমাৰ যথেষ্ট অসুবিধা হয় কাৰণ লিখা মেলা কৰিব পাৰিলেহে যথেষ্টখিনি বা চাইনবোৰ্ড এখন পঢ়িব পাৰিলেহে এখন ৰাজ্যৰ পৰা এখন ৰাজ্যলৈ গ'লে বা ভাষা এটা নিৰ্দিষ্ট এটা ভাষা বুলি নহয় ভাষা ইংলিছ ভাষা বা হিন্দী ভাষাটো যদি জনা যায় যথেষ্ট সুবিধাজনক হয়